অ কওকচোন অ অ কওকচোন অ কওকচোন ঘৰততো তেনেকৈ একো হোৱা নাই অ আপুনি কিবা ঔষধ খাবলে দিলে নাই নাইখোৱা অকণমান ভাত খোৱাই পঠাইছিলোঁ একো তেনেকৈ নাইখোৱা স্কুললৈ যাওঁতে মই অকল ভাতে খোৱাই পঠিয়াওঁ বেলেগ একো খোৱাই নপঠিয়াওঁ মইতো এফালে ওলাই আহিলোঁ কাৰোবাক কৈ দিওঁ ৰ'ব লৈ আহিবগৈ অ মই কাৰোবাক পঠাই দিছোঁ বাৰু অ অ ঘৰত থাকোঁতেতো একো হোৱা নাছিলে স্কুলত গৈকেনে হ'ল

অ ঠিক আছে মই পঠাই দিছোঁ হ'ব দিয়ক ঠিক আছে ঠিক আছে